গ্ৰাম্যঞ্চলৰ লোকসকলৰ তেওঁলোকৰ সম্প্ৰদায়ৰ মাজত খেল খেলা গুৰুত্বটো এইটোৱেই যে আমি এখন সমাজত বাস কৰোঁ যিখন সমাজত আমাৰ বিভিন্ন ধৰণৰ বিভিন্ন জাতি ধৰ্মৰ মানুহে বাস কৰোঁ এখন গ্ৰাম্যঞ্চলত সেইটো কাৰণে আমাৰ সেই গ্ৰাম্যঞ্চলত বিভিন্ন ধৰণৰ মানুহ থকাৰ কাৰণে আমাৰ সেই মিলা মিলটো খুব দৰকাৰ আমি যে মানে মানুহ মিলিজুলি থাকিব লাগে এখন ঘৰত হওক এখন গ্ৰাম্যঞ্চলত হওক মানুহ মিলিজুলি থাকাটোৱে ডাঙৰ কথা আৰু সেই মিলা জুলি মিলা প্ৰীতিটো বঢ়াবলৈ মানুহে গাঁৱৰ গ্ৰাম্যঞ্চলত খেলৰ আয়োজন কৰে বিভিন্ন ধৰণৰ বিভিন্ন জানি গো জা জাতি গোষ্ঠীৰ বিভিন্ন ধৰণৰ বেলেগ বেলেগ খেলা আছে যিবিলাক তেওঁলোকৰ জাতীয় উৎসৱত তেওঁলোকে খেলে বা উদযাপন কৰে কিন্তু ইয়াৰ মেইন মূল উদেশ্যটো হ'ল এইটো যে মিলা প্ৰীতিটো বঢ়োৱা মৰম চেনেহ ইজনৰ সিজনৰ প্ৰতি মৰম চেনেহটো বঢ়োৱাটোৱে গ্ৰাম্যঞ্চলত খেলা পতাৰো মূল উদেশ্য কাৰণ আজিকালি জীৱনত মানুহ প্ৰত্যেকজন মানুহ বহুত ব্যস্ত হৈ গৈছে নিজৰ নিজৰ জীৱনত আগৰ দিনত মানুহে মানুহৰ ঘৰলৈ যায় কথা পাতে বিভিন্ন ধৰণৰ ৰাজহুৱা সভা পাতে য'ত মানুহে নিজৰ নিজৰ মনৰ কথা কয় বা ইজনে সিজনৰ সুখ দুখ প্ৰকাশ কৰে কিন্তু এতিয়াৰ সময়ত মানুহৰ সময় নোহোৱা হৈছে সেইটো কাৰণে মানে তাহানিতো সেইটো খেল পাতিছিলে গ্ৰাম্যঞ্চলত এতিয়াও হয় কিন্তু এতিয়া মানুহবিলাকৰ সহযোগিতা সহযোগিতা অলপ কমিছে কিন্তু সহযোগিতা কমিছে যদিও বহুত দৰকাৰী খেল এখন আমাৰ গ্ৰাম্যঞ্চলত পতা এইটো কাৰণেই যে মানুহে ইজনে সিজনক লগ পাই নিজৰ মনৰ কথা পাতি খেল ধেমালিৰ মাজেৰে মিলা প্ৰীতিটো গঢ় লৈ উঠে সেইটো কাৰণে গ্ৰাম্যঞ্চলত খেল খেল পতাটো অতি দৰকাৰী এতিয়াৰ সময়ত বিশেষকৈ মানে মানুহে আজিকালি ফ'ন লৈ পেলাই নিজৰ নিজৰ কাম লৈ পেলাই বহুত ব্যস্ত এইটো কাৰণে গ্ৰাম্যঞ্চলত যদি আমি খেলা পতা হয় তেতিয়া চবেই নিজৰ ঘৰৰ পৰা ওলাই আহে ফূৰ্তি মনে যে আমি লগ বন্ধুৰ লগত লগ বন্ধুক লগ পাই পেলাই আমি কিবা এটা খেলা খেলিম যিটোৰ ফল যিটোৰ ফল আমি এইটোৱেই পাওঁ যে ইজনে সিজনৰ লগত আমাৰ এটা যোগাযোগ হয় এটা কমিউনিকেচন হয় সেই কমিউনিকেচনৰ ফলত এইটো হয় যে আমি ইজনে সিজনৰ কথা বুজি পাওঁ ইজনে সিজনৰ কথা দুখ দুখ সুখ বুজি পাওঁ যিহেতু আমি প্ৰত্যেকজন গ্ৰাম্যঞ্চলত বাস কৰা প্ৰত্যেকজন বিভিন্ন ধৰণৰ বিভিন্ন জাতিৰ বিভিন্ন ধৰ্মৰ মানুহ থাকে সেইকাৰণে জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱেই মিলিজুলি থাকিবলৈ আমি গ্ৰাম্যঞ্চলত বিভিন্ন ধৰক খেলৰ আয়োজন কৰি সেই খেল উপভোগ কৰি আমি যেন মিলা প্ৰীতিৰে থাকিব পাৰোঁ তাৰ কাৰণেই গ্ৰাম্যঞ্চলত খেল পতাটো অতি দৰকাৰী বুলি মই ভাবোঁ আৰু পাতিব লাগে এতিয়া যিহেতু আগৰ দিনততো সেইবিলাক বহুত আয়োজন কৰিছিলে আগৰ দিনৰ মানুহে খেলা ধূলাটো বহুত দৰকাৰী আছিলে আগৰ দিনৰ মানুহে খেলা ধূলা খেলা ধূলা কৰি ভাল পাইছিলে খেলা ধূলাৰ আয়োজন কৰিছিলে সেই অনুযায়ী মানুহো তাত সহযোগিতা কৰিছিলে কিন্তু এতিয়া যিহেতু অলপ কমিছে কমিছে যদিও আমি গ্ৰাম্যঞ্চলত হওক চহৰ অঞ্চলত হওক আমি খেলা ধূলাবোৰ আয়োজন কৰিব লাগে খেলা ধূলাবোৰ আয়োজন কৰিলে আমি সিজ ইজনে সিজনক লগ পাই পেলাই খেল ধেমালিৰ মাজেৰে আমি নিজৰ মনৰ কথাবোৰ পাতিব পাৰোঁ লগ হেৰি কৰিব পাৰোঁ আৰু বিভিন্ন জাতিৰ ধৰ্মৰ মানুহে আমি মিলি জুলি এখন গ্ৰাম্যঞ্চলত থাকিব পাৰোঁ